শিশুসকলক ভেকচিনসমূহ সময়মতে নিদিলে বহুত বিপদ হ'ব পাৰে আগৰ দিনত এই ভেকচিনসমূহ নিদিয়াৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ জন্মৰপৰাই বহুত বেমাৰ কিছুমান বিকালাংগ হৈছিল তাৰপিছত পলিঅ' নোখোৱাৰ বাবে পলিঅ' হৈ গৈছিল পলিঅ' মানে হাত ভৰিবিলাক সৰু সৰু হৈছিল আৰু বিকালাংগ মানে হ'ল তেওঁলোকৰ হাত ভৰি মানে কাম নকৰা হৈছিল তাৰপিছত বহুত সৰু আই বৰ আই সেইবিলাক হোৱা দেখা গৈছিল কিন্তু আগৰ তুলনাত চাবলৈ গ'লে আজিকালি মানে প্ৰত্য়েকটো ল'ৰা ছোৱালীকেই সকলো মাক দেউতাকে ভেকচিনসমূহ দিয়াই সেইকাৰণে আজিকালি সেই বেমাৰসমূহ একেবাৰেই বুলি কব পাৰি একেবাৰেই দেখিবলৈ পোৱা নাযায় আজিকালি বৰ আই একেবাৰেই দেখিবলৈ পোৱা নাযায় আৰু পলিঅ' পলিঅ'টো খুব কম খুব কম মানে একেবাৰে নহয় বুলিয়ে কব পাৰি এশ শতাংশত এক এক শতাংশমানহে পলিঅ' দেখা যায় বিকালাংগও খুব কম দেখা গৈছে সেইয়াই আগৰ দিনত পলিঅ'সমূহ তাৰপিছত ভেকচিনসমূহ সময়মতে নিদিয়া কাৰণে সেইবিলাক হৈছিল কিন্তু আজিকালি সময়মতে এইবিলাক ল'ৰা ছোৱালীক দিয়া হয় কাৰণে আজিকালি দেখা নাযায়